হয় মোৰ বা এগৰাকী আছে তাইৰ মোৰ মাজত ডিফাৰেনছ পাঁচ বছৰ তাই বিয়া হৈছে ইয়াতে নাথাকে দিল্লীত থাকে আগতে যেতিয়া সৰু আছিলোঁ তেতিয়া খুবকে কাজিয়া লাগিছিলে তেতিয়া বুজি নাপাইছিলোঁ ইমান বস্তুবোৰ আৰু সৰু সৰু কথাত খুব কাজিয়া লাগিছিলে দুটা আমি ইমান একে নহয় দেখাতো বেলেগ হয় আৰু কাম তাই যিবোৰ ভালপায় কৰি কিছুমান কাম সেইবোৰ মই ভাল নাপাওঁ আৰু মই যিবোৰ কিছুমান ভালপাওঁ তাই সেইবোৰ ভাল নাপায় কিন্তু এটা বস্তু আমাৰ দুটাৰ মাজতে একে আছিলে আমি দুটাই পঢ়ি কিতাপ পঢ়ি খুব ভাল পাইছিলোঁ তাইৰ পৰাই মই এইটো শিকিলোঁ যিটো এই পঢ়ি ভালপোৱা যিটো হেবিট হয় সেইটো তাইৰ পৰাই শিকিছোঁ তাইৰে কিতাপবোৰ পঢ়ি পঢ়ি মই ডাঙৰ হ'লোঁ তাইৰ যিবোৰ পঢ়িছিল আগতে সেইবোৰ মই পঢ়িলোঁ তাৰপাছত তাই যেতিয়া ডাঙৰ হ'ল তাৰ পিছত মোৰো চখটো বাঢ়ি গ'ল তেতিয়া মইও কিনিব ধৰিলোঁ তাৰপিছত আমি চেয়াৰ কৰিছিলোঁ তাইৰ কিবা এটা পঢ়া হ'লে মই পঢ়োঁ তাৰপিছত মোৰ কিবা পঢ়া পঢ়া হৈ যোৱাৰ পিছত তাই পঢ়ে আৰু এতিয়া যিহেতু বাহিৰত থাকে তাই কেতিয়াবা ইমান ইমানকেও কথা পতা নহয় আমাৰ কিন্তু তথাপিও ব'ণ্ডটো এতিয়াও ষ্ট্ৰং কিবা এটা হ'লেই মোৰ চবতকৈ আগত মই তাইকে ক'ব যাওঁ কথাখিনি মাৰ লগত কিবা লাগিলে বা দেউতাৰ লগতো যদি কেতিয়াবা লাগে কিবা কাৰণত কাজিয়া হওক বা কিবা যদি নিমিলে কথা তেতিয়া তাইক কওঁ তাইৰ খুব পেচেণ্টচ আছে আৰু মোৰ সিমান নাই আৰু তাই বস্তুখিনি খুব ধুনীয়াকৈ চম্ভালি ল'ব পাৰে যিহেতু ডাঙৰ আৰু সেইটো মোৰ মই ইমান সেইটো নোৱাৰোঁ আৰু তাইৰ এটা বাচ্ছা আছে তাৰ লগতো মোৰ ব'ণ্ডিঙটো খুবেই ভাল আৰু তাই এতিয়া যেতিয়া আহে তেতিয়া আমাৰ মাজত ইমান এটা কাজিয়া নহয় এতিয়া বস্তুবোৰ চব একেই একেই টাইপ তাইৰ লগত একেই মিলিয়ে যায় চব কথাবোৰ